ড্ৰয়িং কৰিবৰ কাৰণে প্ৰথমতে এখন বগা চাফা কাগজ ললোঁ তাৰপিছতে মই এডাল পেঞ্চিল জোঙা কৰি ল'ব লাগিব যিডালেৰে মই ড্ৰয়িঙটো কৰিম তাৰপিছত লাগতিয়াল বাকীখিনি যি বস্তু থাকিব যেনে স্কেল ৰবৰ সেইখিনি মই গোটাই ললোঁ তাৰপিছতে মই প্ৰয়োজন অনুসৰি ৰং ব্যৱহাৰ কৰিম যদিহে মই ছবিখনত ৰং দিওঁ মই ড্ৰয়িং সৃষ্টি কৰোঁতে অনলাইন উৎস কেতিয়াবা কেতিয়াবা ব্যৱহাৰ কৰোঁ কিয়নো অনলাইনত আজিকালি খুব ধুনীয়া ধুনীয়া ড্ৰয়িঙবোৰ পোৱা যায় আৰু সেইবোৰৰ পৰা খুব শিকিবও পাৰি মই শেহতীয়াকৈ যিটো ড্ৰয়িং কৰিছিলোঁ সেইটো মই আমাৰ কলেজত ড্ৰয়িং কম্পিটিশ্যন হৈছিল তেতিয়া কৰিছিলোঁ তাতে মই প্ৰাকৃতিক দৃশ্য এটা আঁকিছিলোঁ য'ত তাৰেপৰা আমাক কলেজত পেঞ্চিল আৰু কাগজ দিয়া হৈছিল বাকী প্ৰয়োজনীয় ৰঙখিনি মই নিজেই লৈ গৈছিলোঁ তাতে প্ৰাকৃতিক দৃশ্যটোত মই পাহাৰ গছ চৰাই তেনেকৈ নদী এখন এনেকৈ গছ গছনিত মই বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰঙৰ ব্যৱহাৰ কৰিছিলোঁ আৰু ছবিখন খুব সুন্দৰ হৈছিল